লকডাউন সময়খিনিত মানুহৰ বাবে কিছুমানৰ বাবে বহুত ভাল সময় কিছুমানৰ বাবে বহুত বেয়া সময় আৰু কিছুমানৰ বাবে বহুত দুখৰ সময় হৈ পৰিলে কিছুমান মানুহে মোবাইল আৰু লেপটপত বহুত পৰিমাণে সোমাই পৰিলে লকডাউনৰ আগলৈকে ইমান নাছিলে কিন্তু লকডাউনৰ সময়ত সোমাই পৰিলে তেওঁলোকে চাব ল'লে যে দেশত কি কি হৈ আছে লকডাউন কেতিয়া বন্ধ দিছে নে কি এনেকৈ এইবিলাক কাৰণত তেওঁলোকে চাওঁতে চাওঁতে তেনেকৈ তেওঁলোকে মোবাইলত বেছি সোমাই পৰিলে মোবাইল চ'চিয়েল মিডিয়া হওঁক ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ এই সকলোবোৰত বহুত পৰিমাণে সোমাই পৰিলে তাৰ বাহিৰে ধৰক কিছুমানে ইউটিউব চেনেল খুলিলে ইউটিউব চেনেলত তেওঁলোকে দৈনন্দিন জীৱনৰ যিবিলাক ব্লগছবিলাক আগৰ চেনেল খুলিলে দেখুৱালে তেওঁলোকে জীৱনত যি ধৰণৰ কোনো জ্ঞান যিবিলাক ইউটিউব চেনেলত কোনো জ্ঞান নাপাওঁ তেনেকুৱা ধৰণৰ কিছুমান চেনেল খুলিলে নিজৰ জীৱনটোক এক্সপ্ৰেছ কৰিবলৈ চালে মানুহক মানে শ্ব'অফ কৰিলে তেনেকৈ

তাৰ পাছত আপোনাৰ কি হ'ল কিছুমান লোকে যদিও মোবাইল আৰু লেপটপটো বেছি পৰিমাণে ব্যৱহাৰ কৰিলে কিয়নো সিঁহতে কিছুমান ভাল কামৰ কাৰণে ব্যৱহাৰ কৰিলে যে কিছুমানে কিছুমান ইউটিউব চেনেল খুলিছে কিছুমান যিবিলাকৰ আমি জ্ঞান পাওঁ ধৰক এনেকুৱা জেগাত গ'লে আমি কেনেকৈ হেৰি কৰিব পাৰোঁ কেনেকৈ বাচি আহিব পাৰোঁ কিছুমান নলেজ থকা কিছুমান ভিডিঅ' কিছুমানে কৰিলে তাৰ পিছত লেপটপত বহুত ভাল ভাল কিছুমান কাম কৰিলে কিছুমান ধৰক ডাটা এণ্ট্ৰী ভাল তেনেকুৱা কাম কিছুমান কৰি লেপটপবিলাক কৰিলে আৰু যিবিলাকে লেপটপৰ বিষয়ে একো নাজানে সেই সিহঁতে ঘৰতে বহি বহি লেপটপৰ শিক্ষা ল'লে কেনেকৈ লেপটপ চলায় কেনেকৈ কম্পিউটাৰ চলায় সেয়া শিক্ষা ল'লে গতিকে কিছুমানে তাক ভাল ব্যৱহাৰ কৰিছে সেই লকডাউন সময়খিনিত কিন্তু কিছুমানে তাক ভাল ব্যৱহাৰ কৰা নাই মইও ঠিক তেনেকৈ লেপটপ মোবাইলৰ লগত ইমানকৈ জড়িত নাছিলোঁ বাৰু মই তেনেকৈ কাপোৰ ঊল গুঠিব ভাল পাওঁ তেনেকৈ ঊল চুল গুঠিছিলোঁ ঊল গুঠি গুঠি ফুল বনাইছিলোঁ তাৰ পিছত আপোনাৰ ধৰক মই আৰ্ট কৰোঁ আৰ্টত মানে বহুত ব্যস্ত হৈ পৰিছিলোঁ পথাৰত ওলাই গৈ যেতিয়া ধাননি পথাৰখন দেখা পাওঁ যেতিয়া আকশত ডাৱৰ দেখা পাওঁ যেতিয়া বেলিটো মাৰ যায় হেঙুলীয়া হেঙুল বৰণীয়া আকাশখন দেখি মোৰ মন গৈছিলে এই সকলোবোৰ যেন মই আৰ্টত বান্ধি ৰাখিম বন্ধ কৰি ৰাখিম আৰ্টৰ মাজত এই সকলো সময়বোৰ মই জমা কৰি ৰাখিম স্মৃতি হিচাপে তেনেকৈ আৰ্ট কৰিছিলোঁ তাৰ ভিতৰত বহুত ধৰণৰ কাম কৰিছোঁ মই কাগজে বস্তু কিছুমান বনাব জানোঁ ধৰক সজাই থোৱা বস্তু ঘৰ ফুল তেনেকুৱা কাম কৰিছিলোঁ পেলাই দিয়া বস্তুবিলাক ধৰক বটল কিবা যিকোনো ধৰণৰ জোতাৰ বাকচ এই সকলো ধৰণৰ ৰং চং কৰি আকৌ তাক কেনেকৈ আমি সজাই তুলিব পাৰোঁ সেইটোত মই মাথা মাৰিছিলোঁ সেইবোৰ কাম কৰিছিলোঁ ঠিক মই তেনেকৈয়ে পাৰ কৰিলোঁ কিন্তু আমাৰ নিচিনা দেশখন এডুকেটেড মানুহ বহুত কম আছে বহুত পৰিমাণে কম এইটো কোৱা নাই মই যে নাই আছে বহুত পৰিমাণে কম আছে তাৰ বাহিৰেও আমাৰ দেশখন দিনে দিনে পপুলেশ্যন বাঢ়ি গৈ আছে আমাৰ পভাৰ্টি বাঢ়ি গৈছে গতিকে সেই লকডাউনৰ অৱস্থাত কিছুমান মানুহৰ মূৰটো মানে ইমানে বেয়াকৈ মিচইউজ কৰিলে ইমান বেয়া ব্যৱহাৰ ইমান বেয়া পাৰ কৰালে যে সিঁহতে নিজেই বুজি নাপায় সিহঁতে কি কৰিলে সিহঁতৰ নিজৰ মনৰ ইচ্ছাৰ বাবে কিছুমান ইউটিউব চেনেল খুলি বা ইনষ্টাগ্ৰাম খুলি ইমানেই ব্যস্ত হৈ পৰিলে টিকটকত ইমানেই ব্যস্ত হৈ পৰিলে যে গোটেই সময়বোৰ বৰবাদ কৰি পেলালে সেই সময়খিনিত আমাৰ ভাৰতৰ অৰ্থনীতিৰ অৱস্থা বহুত পৰিমাণে তললৈ যোৱা বুলি ক'ব পাৰি আৰু মানুহবিলাকৰ যিবিলাক অলপ অলপ হ'লেও জ্ঞান আছিলে সেই সময়খিনিত কিছুমান মানুহৰ সেই জ্ঞানখিনিও আঁতৰি গ'ল গোটেই মামৰে ধৰি গ'ল সেই সময়খিনিত গতিকে কিছুমানে বহুত বেয়া ব্যৱহাৰ কৰিলে এই সময়খিনি মই ভাবোঁ তাৰ বাহিৰেও এতিয়া ধৰক চীন চীনৰ দৰে এখন দেশখনত আগতে ইমান জনসংখ্যাৰ ফলত কিমান ওপৰত আছিলে মানে এতিয়া সেই দেশখন এতিয়া বহুত বহুত আগুৱালে জনসংখ্যাৰ ফালৰ পৰা যে তেওঁলোকে বুজি পালে বস্তুটো কেনেকৈ নিয়ন্ত্ৰন কৰিব লাগে কি কৰিব লাগে গতিকে তেনেকে আগবঢ়ালে কিন্তু আমাৰ দেশখন এতিয়াও ইমানখিনি আগবঢ়া নাই